মোৰ আটাইতকৈ প্ৰিয় কামটোৱেই হৈছে ৰন্ধা নিজৰ কৰ্মৰ বাহিৰে আন এটা কৰ্ম হৈছে নিজৰ পাকঘৰটো মই ঘৰত থাকিলে পাকঘৰত কিবা কিবি বনাই থাকিয়ে বেছিভাগ ভাল পাওঁ সেইবাবে মই মই নিজেও খাওঁ লগতে মোৰ ঘৰৰ মানুহখিনিকো খুৱাও এই ৰন্ধা পঢ়া বঢ়া কৰাত মই আটাইতকৈ ভাল পাওঁ নিজৰ হাতেৰে প্ৰস্তুত হোৱা থলুৱা মচলা পাতিবোৰ মই বাহিৰৰ পৰা অহা পেকেটিং মচলা বা মিট মচলা জীৰা গুড়ি যিবোৰ জলকীয়া গুড়ি যিবোৰ পেকেটিং বস্তু বা পেকেটত আহে সেই পেকেটত অহা বস্তুবোৰ মই ইমান এটা ভাল নাপাওঁ সেইবাবে মই যিমান পাৰোঁ নিজৰ হাতেৰে প্ৰস্তুত হোৱা মা মচলা আদি জালুক গুড়ি তাৰপিছত নহৰু তাপা আদা নিজৰ ঘৰতে পিচি নিজৰ ঘৰতে সকলোবোৰ সামগ্ৰী প্ৰস্তুত কৰি পেলাইহে মই নিজৰ বনাবলগীয়া সামগ্ৰীসমূহত দি পেলাই সেইসমূহ খাই ভাল পাওঁ যাতে পেকেটিং বস্তুবোৰৰ কোনো ধৰণৰ প্রভাৱ নিজৰ শৰীৰত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখোঁ লগতে যি ঘৰত হোৱা নানান ধৰণৰ শাক পাচলি লাই শাক মূলা শাক তাৰপিছত পালেং ধনিয়া বিলাহী কচুথোৰ বনকচু লাও কুন্দুলি পটল আদি নানান ধৰণৰ শাক পাচলিসমূহ নিজৰ ঘৰৰে খাই মই বেছিভাগ ভাল পাওঁ বাহিৰা শাক পাচলিসমূহ মই ইমান এটা খাই ভাল নাপাওঁ অসাধাৰণ সামগ্ৰী হিচাপত মোৰ নিজৰ ঘৰত প্ৰস্তুত হোৱা যিসসমূহ সামগ্ৰী আছে সেইসমূহ সামগ্ৰীকে মই নিজৰ ৰন্ধন শৈলীত ব্যৱহাৰ কৰোঁ আৰু সেইসমূহেই গ্ৰহণ কৰোঁ